হেল্ল' আমাৰ অঁ হেৰি কোৱাচোন এই এইফালে বানপানীয়ে বহুত আমাৰ যে বহুত মাটি মাৰি পেলালে অঁ এই হেৰি তুমি এতিয়া কৈছা হয় তুমি পিংকী নহয় জানো তুমি অঁ আমাৰ এইফালেও ঢেৰ বানপানী তাৰমানে ভিতৰতো সোমাবলৈ সোমাইছিলেই অলমান আৰু অহ আমাৰ খেতি যে একদম নায়ে আৰু একদম ধান চান মাৰি কৰি শেষ কৰি দিলে অঁ অঁ ধানৰ কি কয় বোলে এতিয়া ৰঙলাও খেতি কৰিছিলোঁ ৰঙলাওবোৰ ৰঙা পৰি মৰি গ'ল তাৰ আকৌ ডাংবদি কৰিছিলোঁ সেয়াও ৰঙা পৰি মৰি গ'ল এতিয়া চব ই আমাৰ মাছ ফিচাৰী তাৰমানে বুৰি একদম হেৰি হৈ গ'ল আৰু এতিয়া তাৰমানে মানুহকেইটাহে যেনেতেনে আছোঁ আৰু দেই পানীকণৰপৰা ৰক্ষা হৈ অঁ আমাৰ এইখিনিতটো অকণমান কমেই সেই সিফালে যে আৰু চোকা আমাৰ পিছলৈ এই বেছি নাহিলে যেনিবা ইফালে ঢলটো এতিয়া এইখিনিৰপৰা মানে কি হ'ল আমাৰ এই পানীটো সিমান প্ৰেচাৰটো নিদিলেহি নিদিলে যদিও আমাৰ এতিয়া পাঁচ বিঘামান মাটি মাৰিয়ে পেলালে পানী অঁ একেবাৰে মাৰি পেলালে এতিয়া হেৰি ই বহুত কষ্ট কৈছোঁ এই কি কয় বোলে হেৰি নহয় দৈয়াঙৰ পানীটো যে খুলি দিছিলে এই পানীটো খুলি দিয়াৰ কাৰণে তাৰমানে ইফালে পানীটো বেছি প্ৰভাৱটো হ'ল অঁ আমাৰ এইফালে মথাউৰিটো ভালকৈ নেমাৰিলে আকৌ মথাউৰিটো যদি হেঁতেন তেতিয়াহ'লে বানপানীটো তেনেকৈ কষ্ট প্ৰেচাৰটো নিদিলেহি হেঁতেন অঁ এতিয়া এই মথাউৰিটো নমৰা কাৰণেই ইমান কষ্ট হৈছে